মই যিখন গাঁৱত থাকো বা আমাৰ গাঁওখন বাকীবোৰ গাঁৱতকৈ পিছ পৰি আছে বুলি মই ভাবোঁ সেইটো কোৱাৰ কাৰণটো হ'ল বাকীবোৰ গাঁওৱে যেনেদৰে চৰকাৰে দিয়া সুযোগ সুবিধা পাবলৈ সক্ষম হৈছে তেনেকে আমাৰ গাঁওখনে চৰকাৰৰ সেই সুযোগ সুবিধা লাভ কৰিবলৈ আজিলৈ সক্ষম হোৱা নাই তাৰ ভিতৰতে এটা বিশেষ সমস্যা সন্মুখীন হ'বলগা হয় প্ৰত্যেক দিনে আমি সন্মুখীন হ'ব লগা হ'ব লগা হয় সেইটো হ'ল এম্বুলেঞ্চৰ সুবিধাজনক সংযোগ নথকাৰ কাৰণে এই এম্বুলেঞ্চৰ সুবিধাজনক সংযোগ সংযোগ নথকাৰ কাৰণে আমাৰ গাঁৱৰ লোকসকলে প্ৰত্যেক দিনে এটা বিশেষ প্ৰবলেমত প্ৰবলেমৰ বা সমস্যাৰ সন্মুখীন হ'বলগা হয় যেনে কেইদিনমান আগতে হৈ যোৱা এটা ঘটনা মই ক'বলৈ লৈছোঁ কেইদিনমান আগত আমাৰ গাঁৱত এটা শিশু হঠাৎ ৰাতি দুই বজাত হঠাৎ ৰাতি দুটা বজাত অসুস্থ হৈ পৰে সেই শিশুটিক লৈ যোৱাৰ বাবে আমি এম্বুলেঞ্চত এম্বুলেঞ্চৰ নম্বৰলে আমি ফোন কৰোঁ ফোন কৰাৰ পিছত এম্বুলেঞ্চখন আহি পোৱা ৰাস্তা ৰাস্তা ঘাট আমাৰ গাৱঁলে অহা ৰাস্তা ঘাটৰ উন্নত নোহোৱাৰ বাবে সেই এম্বুলেঞ্চখন প্ৰায় দুই তিনি ঘণ্টা দেৰীকৈ উপস্থিত হয় আমাৰ গাঁৱত সেইবাবে সেই শিশুটি যিজন শিশু অসুস্থ হৈ আছিল আমাৰ গাঁৱত সেই শিশু শিশুটি নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হয় এম্বুলেঞ্চৰ সেই দেৰী হোৱাৰ বাবে সেই শিশুটি নিজৰ প্ৰাণ ত্যাগ কৰিব ল'গা হয় আৰু এম্বুলেঞ্চৰ সেই সুবিধা দেৰী হোৱা কাৰণটো হ'ল উপস্থিত হোৱাৰ দেৰি উপস্থিত হওঁতে দেৰী হোৱাৰ কাৰণটোৱে হ'ল যে আমাৰ গাঁৱত অহা যোৱা কৰা অহা যোৱা কৰা ৰাস্তাৰ ৰাস্তা উন্নত মানৰ নোহোৱাৰ বাবে সেইটো এটা বিশেষ সমস্যা প্ৰত্যেক দিনেই বা আমি মাহে মাহে সেইয়া সমস্যা আমি সন্মুখীন হ'বলগা হয় এই এম্বুলেঞ্চৰ এই বিশেষ সুবিধা নথকাৰ কাৰণে আমাৰ গাঁৱৰ শিশু হওক মহিলা হওক বৃদ্ধা হওক পুৰুষ মহিলা সকলোৱে বিশেষ স্বাস্থ্যৰ ক্ষেত্ৰত মানে তল পৰি গৈ আছে বা উন্নত মানৰ নহয়